হেল্ল' অ আপোনালৈ বোলে আপোনাৰ তাত পোৱা যায় অলপমান সৰহকৈ লাগে চাহপাত বিলাকৰ দাম চাহপাতবিলাকৰ দাম কেনেকুৱা আপুনি ঘৰতে আপোনাৰ ফেক্টৰী আছে আপুনি ঘৰতে তৈয়াৰ কৰে অ অ কিছুমান চাহপাত বেয়া আছে যদি আপোনাৰ ফেক্টৰী আছে নিজৰ গছৰ ঘৰৰ বাগান আছে আপোনাৰ তাৰ পৰাই অনা হ'ব অলপমান সৰহকৈ চাহপাত আনিব লাগিব ও বাৰু মই

অ অ অ মোক সৰহকৈ লাগিব অলপমান কম বেছি কৰিব আৰু কাষ্টমাৰ হৈ বেপাৰী অলপমান কম বেছি থাকেই আৰু হ'ব এতিয়া বাৰু হেৰি লগ কৰিম বাৰু আপোনাক গৈ আছোঁ বাৰু আপুনি আপুনি থাকিবই নহয় অ এতিয়া বাৰু হ'ব গৈ আছোঁ আজি কি আ আজি আজি হেৰিয়া সোমবাৰ মংগল বুধ বৃহস্পতিবাৰলৈ গৈ আছোঁ আপুনি থাকিব অ কেইটা বাজি যাব লাগিব

হ'ব বাৰু আপোনাক লগ কৰিম